লখিমপুৰ জিলাখনৰ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ বহুতো স্থানীয় উদ্যোগ বা ব্যৱসায় আছে বহুতো যুৱকে গাহৰি ফাৰ্ম খুলি স্বাৱলম্বী হৈছে আৰু বহুতো বইলাৰ ফাৰ্ম খুলি বহুতে স্বাৱলম্বী হৈছে আৰু আন কিছুমান মহিলাই তাঁত বৈ কাপোৰ তৈয়াৰ কৰি স্বাৱলম্বী হৈছে সময়ৰ লগে লগে এই উদ্যোগ বা ব্যৱসায়ীবোৰ বহুত তীব্ৰ গতিত বিকশিত হৈছে গাহৰিৰ ফাৰ্ম খুলি বহুতো যুৱকে বছৰি লাখৰ ঘৰত টকা ইনকাম কৰিছে ঠিক সেইদৰে মহিলাসকলেও ঘৰতে তাঁত বৈ কাপোৰ চিলাই কৰি সেই কাপোৰ বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হৈছে এই ব্যৱসায়ীবোৰৰ পৰা স্বাৱলম্বী হৈছে যদিও কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় গাহৰি ফাৰ্ম খোলাসকলৰ যেতিয়া গাহৰিৰ বেমাৰ আজাৰ হয় তেতিয়া যিটো চিকিৎসা পাবলগীয়া হয় সেইটো নাপায় ফলত বহুতো গাহৰিৰ মৃত্যু হয় যাৰ বাবে বহুত টকাৰ লোকচান হয় ঠিক সেইদৰে শিপিনীসকলেও অৰ্থৰ অভাৱত বহুতো সমস্যাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে অৰ্থৰ অভাৱত যিমানখিনি বস্তু উপাৰ্জন কৰিব পাৰে সেইটো পৰ্যাপ্ত পৰিমানে কৰিব পৰা নাই